সুদৰ্শন এন জি অ' হয়নে আমাৰ পানীটো ক্লিয়াৰকে পোৱা নাই আমাৰ মই মাজুলীৰ পৰা কৈছোঁ মানে আমাৰ পানীটো মানে হেৰি পানীটো মানে চাপ্লাইটো অহা নাই এতিয়াও লেতেৰা পানী খাবলগীয়া হৈছে সেইমতে মানে তেওঁ হৈ সেই নম্বৰটো বৰ্তমান মোৰ হাতত নাই পানীটো মানে আমাৰ ঘৰুৱা পানীকে খাই ঘৰুৱা পানীবিলাক মানে অলপ লেতেৰা হয় আৰু সেইমতে এতিয়া মানে কি হয় লেতেৰা পানী গা ধুবলগীয়া হৈছে খাবলগীয়া হৈছে আৰু ফিল্টাৰ কৰিলেও মানে মানে পানীটোৱে নোজোৰাই হৈছে মানে ফিল্টাৰ ফি সকলোৱে অসুবিধাটো সকলোৱে হৈছে সকলোৰে হৈছে আৰু সেই আৰু সেইমতে এই পানী ধৰি লওক মানৱ জীৱনৰ প্ৰাণ আৰু সেইমতে যদি পানী পানীটোৱে যদি আমি লেতেৰা পানী খাই থাকিবলগীয়া হয় গা ধুবলগীয়া হয় কাপোৰ ধুবলগীয়া হয় কাপোৰবিলাক মলীয়ন অৱস্থা হৈ গৈছে আৰু সেই হেতুকে আপোনালোকে অকণমান সোনকালে এইটো চালে ভাল হ'ব এতিয়া মাজুলী পা মোৰ ৰঙা চাহী পঞ্চায়ত বৰ বৰগুৰি গাঁও হা ছেভেন এইট ফাইভ জিৰ' জিৰ' ৱান হয়

হয় এতিয়া ধৰি লওক আপুনি এতিয়া আছে ক'ত অঁ এনেকুৱা কমপ্লেইন আমাৰ এই হেৰি এই এৰিয়াৰ পৰা গৈছে নেকি তাকেতো মানে আৰু কমপ্লেইন যাব পাৰে দেই কাৰণ মানুহবিলাকৰ সমস্যা হৈ আছেতো আৰু সেই মানুহবিলাকে ফোন নম্বৰবিলাক পোৱা নাই কাৰণেই জনোৱা নাই আৰু

দিয়া হৈছে কিন্তু পানীটো এৰি দিয়া নাই কিহৰ কাৰণে এৰি দিয়া নাই গম নাপাওঁ

এদিন মানে পা পাব্লিক হেল্থৰ

এদিন মানে হেৰি বলে বলেৰ' এখনত মানে পাব্লিক হেল্থৰ পৰা আহিছিলে মানুহ কেইজমান কেইজনমান তাপা সুধিছিলে পানী পাইছেনে তাৰপিছত ক'লোঁ বোলো হেৰি পোৱা নাই তাৰপিছত হেৰি হ'ল হ'ব এইকেইদিন এইকেইদিনতে পাব তেনেকৈ বুলি ক'লে তাৰপিছত তেতিয়াৰ পৰা ধৰি লওক অহা চহা নাই

মই মই কৰিছিলেঁ কৰিছোঁ কৰিছোঁ সমস্যা একেটাই হৈ আছে আমি নিজে ফিল্টাৰ বনাই লৈছোঁ গাঁৱলীয়া ফিল্টাৰ বনাই লৈছোঁ তেনেকুৱা কৰি লৈছোঁ অ মানে হেৰি হয় খাবৰ জোখৰ পানীটো হয় তথাপিতো হেৰি হে সিমান পৰিমাণে পানীটো নাপাওঁ যে কিছুমান ভাত বনালে ৰঙা হৈ যায় কাৰণ পানী নাতিলেওতো ভাতটো খাবই লাগিব সেইটো কাৰণে আপোনালৈ ফোনটো কৰিবলগীয়া হৈছে জৰুৰী কালীন অঁ অঁ অঁ আপুনি দায়িত্বটো যেন

হয় ঠিক আছে